যে আমাৰ যি মাতৃভাষা আমাৰ যি অসমীয়া লোকৰ যি মাতৃভাষা হয় সেই মাতৃভাষাটোক ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰি ৰাখিবলৈ এটা উত্তম হৈছে যে আজিকালি ইংৰাজী মধ্য ইংৰাজী বিদ্যালয়বিলাকত যি অসমীয়া ভাষাটো ছাত্ৰ ছাত্ৰীৰ বাবে বাধ্যতামূলক কৰি দিছে যাতে ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে যাতে তেওঁলোকে নিজৰ মাতৃভাষাটো নাপাহৰে যাতে ভৱিষ্যতলৈ তেওঁলোকক তাক সংৰক্ষণ কৰি ৰাখিব পাৰে ক'ব পাৰে মাতৃভাষাটো তাৰ বাবে সকলো বিদ্যালয়ত যাতে ছাত্ৰ ছাত্ৰীৰ বাবে বাধ্যতামূলক কৰি দিয়ে আজিকালি ইংৰাজী ভাষাটোক যাতে এনেকুৱা মাধ্যম দিছে যাতে এনেকুৱা গুৰুত্ব দিছে যাতে অসমীয়া ভাষাটো লাহে লাহে আমাৰ নিজৰ মাতৃভাষাটো নাইকিয়া হৈ হৈ আহি আছে ল'ৰা ছোৱালীসমূহে যি দেখা পোৱা যায় ইংৰাজী ভাষাটোক বেছি গুৰুত্ব দিয়ে অফিচ হওঁক বা কাৰ্যালয় হওঁক বা সকলো ব্যৱসায়তে হওঁক ইংৰাজী ভাষাটোহে বেছি প্ৰাধান্য দিয়া হৈছে কিন্তু অসমীয়া ভাষাটো আমাৰ লাহে লাহে নাইকিয়া হৈ হৈ গৈছে সেয়েহে আমি আহি থকা প্ৰজন্মক যাতে আমি অসমীয়া ভাষাটোৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ যাতে অসমীয়া ভাষাটো

আগ্ৰহ কৰি তুলিব লাগিব তেওঁলোকক মাতৃভাষাৰ প্ৰতি আগ্ৰহ কৰি তুলিব লাগিব যাতে তেওঁলোকে মাতৃভাষাৰ প্ৰতি গুৰুত্ব দিয়ে মাতৃভাষাক বজাই ৰাখে আৰু মাতৃভাষাৰ প্ৰতি আকৰ্ষণ হয় যাতে যাতে মাতৃভাষাক কেতিয়াও তেওঁলোকে পাহৰি নাযায় মই লগতে বিদ্যালয়সমূহতো মাতৃভাষাটোক অধিক গুৰুত্ব দিব লাগে যাতে আমাৰ নিজৰ জন্মভূমি যি মাতৃভাষা হয় সেই সকলোবোৰ যাতে তেওঁলোকে গ্ৰহণ কৰে বা তেওঁলোকে সেই সকলোবোৰ নিজে সংৰক্ষণ কৰি ৰাখে আৰু ভৱিষ্যতলৈ প্ৰজন্মকো যাতে তেওঁলোকে মাতৃভাষাক সংৰক্ষণ কৰি ৰাখিবলৈ যাতে উপদেশ দিয়ে বা তেওঁলোকক সংৰক্ষণ কৰি ৰাখে